মই অসমৰ শোণিতপুৰ জিলাত জন্ম হৈছোঁ যিহেতু মই এতিয়া অসমীয়া পৰিয়ালতে জন্ম হৈছোঁ সৰুৰ পৰাই অসমীয়া ভাষাৰ লগত মই জড়িত সৰুৰ পৰাই মা দেউতা লগতে ঘৰৰ আশে পাশৰ মানুহৰ সকলোবোৰেই অসমীয়া ভাষাৰ প্ৰয়োগ কৰে বাৰ্তালাপ কৰোঁতে সেইবাবেই তেওঁলোকৰ পৰাই লাহে লাহেকৈ শিকি আহিলো লগতে মই অসমীয়া মাধ্য়মৰ স্কুলতে নামভৰ্তি কৰাইছিলে মা দেউতাহঁতে তাৰপৰা মই অসমীয়া ভাষাটো ভালদৰে আৰু শিকিবলে পালোঁ সকলোবোৰ বিষয় ওপৰত অসমীয়াতেই শিকিব পালোঁ অসমীয়া ভাষাটো মোৰ বাবে বৰ সহজ সেইবাবে মই অসমীয়া ভাষাটো কৈ বৰ ভালপাওঁ অভিজ্ঞতা হিচাপত অসমীয়া ভাষাটো মোৰ বাবে বহুতেই সহজ লগতে অসমীয়া ভাষাটো বহুত ধুনীয়া ভাষা অসমীয়া ভাষাটো বৰ ৰসাল অসমৰ প্ৰায় সকলোবোৰ ঠাইত অসমীয়া ভাষাৰ প্ৰচলনেই দেখা যায় মই অসমীয়া সাহিত্য়ত সাাহিত্য়কসকলৰ পৰাও অসমীয়া ভাষা শিকিবৰ বাবে উৎসাহিত হৈছোঁ কিদৰে তেওঁলোকে তেওঁলোকে অসমীয়া ভাষাটো ভালদৰে ফুটাই এটি কবিতা ৰচনা কৰে বা এটি পাঠদান লিখে যিকোনো এবিধ সাধু কথা লিখে অসমীয়া ভাষাটো শিকিবলে পোৱাৰ বাবে মই নিজকে বহুত ধন্য় ভাবোঁ মই অসমীয়া ভাষাৰ বাহিৰেও অন্য় ভাষা কেইটিমান জানোঁ কিন্তু অসমীয়া ভাষাটো মোৰ বাবে সকলোতকৈ সহজ ভাষা বুলি মই অনুমান কৰোঁ আৰু অসমীয়া ভাষাটো বেলেগ মানুহৰ বাবে শিকিবলৈও ইমান টান নহয় তেওঁলোকে লাহে ধীৰে অসমীয়া ভাষাটো শিকিব পাৰে অসমীয়া ভাষাটো বহুতো ঐতিহাসিক ঠাইত দেখা যায় ঐতিহ্য পৰাই চলি আহিছে অসমৰ অসমৰ সাহিত্য় সাংস্কৃতিক অসমীয়া ভাষাৰ যোগদান আছে অসমীয়া ভাষাৰ অবিহনে অসম গঢ়ি তুলিব নোৱাৰে ধন্য়বাদ